কোৱা এই আছোঁ এনেই কিনো কৰিম হয় তুমি ভাত পানী নাই খোৱা তুমি অঁ কোনটো গান শংকুৰাজৰ নতুন গান এটা আহিছে নহয় এইটো তোমাৰ শিহৰণ বুলি এটা আহিছে শংকুৰাজৰ এইটোতো একদম হিট গান বাৰু আটাইতকৈ তাৰ এইটো গানেই ভাল ভাল লাগে বেছি অঁ আছে তেনেকৈ ঢেৰ আছে তোমাৰ আছে কাৰ আগমন বুলি সেইটো শুনিছানে নাই

ভালেই লাগে তাৰ গানবোৰ শংকুৰাজৰ তোমাৰ গানৰ বিষয়ে তাৰ হেৰিয়তো আহিছিল তোমাৰ থাৰ্ড গ্ৰেড নে ফৰ্থ গ্ৰেড একজামতো আহি গৈছিলে পাইছিলা হেৰিটো তাৰ গানৰ বিষয়েই আহি গৈছে যে তাৰ গান ইমানে ভাল পোৱা হৈছে যে তাৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড এক্জামতো তাৰ গানৰ বিষয়ে আহি গৈছে এই মানে তাকেই তাকেইটো কি লিখিলা সেইটো কি লিখিলা তাৰ এঞ্চাৰটো শংকুৰাজৰ বিষয়ে যে আহিছিলে মুক্তিতে তৰাটো নেকি আঞ্চাৰটো সেইটো মোৰ শুদ্ধ হ'ল বাৰু তেওঁৰ গানটো পৰ্যন্ত কুৱেশ্যন আহিছে ঠিক আছে হ'ব দিয়া